হেল্ল' কোনে ক'লে কোনে ক'লে বাও অঁ হয় কওকচোন বাও হয় হয় কওকচোন তাপোন তামোলৰ পোন আপোনাৰ বুঢ়া তামোল চাৰিশ পঞ্চাছ কে আমি দি আছোঁ আৰু কেঁচা তামোল তিনিশ বিশ টকা কে দি আছোঁ বৰ্তমান হয়

নাই বৰ্তমান তেনেকৈ তামোলৰ দামটো যথেষ্ট হৈ আছে ইমান কমাই দিব পৰাও নাযাব হ'লেও আপুনি যদি দহপোন মান ল'ব বিচাৰে তেন্তে কিবা এটা মিলাই দিম আৰু নাই নাই চাৰিশ বিশ কে দিলে মোৰ লোকচান হ'বগৈ আপুনি চাৰিশ ত্ৰিছ টকাকৈ দিব মোক এপোনত কেঁচা তামোল আমি পোনে তিনিশ বিশ টকাকৈ দি আছোঁ আপুনি কেঁচা তামোল এনে কিমান ল'ব বাৰু অঁ আপুনি কাম এটা কৰিব আপুনি কেঁচা তামোল মোক তিনিশ পোন্ধৰ টকাকৈ দি দিব পাঁচ টকাকৈ কমাব তাতকৈ কমাব পৰা নাযাব মানে অঁ মোক আপুনি মোক দোকানতে লগ পাব

নাই নাই আপুনি মোক এডভাঞ্চ দিব নালাগে কেচ পেইমেণ্ট কৰিলেই হ'ব অঁ ঠিক আছে দিয়ক আপোনালৈ যোগাৰ কৰি থম বাও